অসম বিভিন্ন জাতি জনজাতিৰ ভূ জাতি জনজাতিৰ বাসভুমি আৰু অসমত বিভিন্ন ধৰণৰ জাতি জনজাতিয়ে বিভিন্ন উৎসৱ পাৰ্বণ আদি পালন কৰে বড়ো ৰাভা মিচিং হাজং তিৱা আদি বিভিন্ন জনজাতিৰ লোকসকলে সময়ে সময়ে নিজৰ সংস্কৃতিক বৈশিষ্ট্যক প্ৰতিফলিত কৰিবলৈ বিভিন্ন উৎসৱ পাৰ্বণ আদি পালন কৰে ইয়াৰে বিভিন্ন স্থানীয় উৎসৱ বিহু আৰু যিটো আমাৰ সাংস্কৃতিক উৎসৱসমূহ পালন কৰা হয় এইবিলাকত বিভিন্ন সংস্কৃতিৰ বিভিন্ন জাতি জনজাতিৰ সাংস্কৃতিক সামাজিক আৰু খাদ্যাভাসৰ পৰা আদি কৰি সকলো দিশ প্ৰতিফলিত হয় আৰু ইয়াৰে জনসংখ্যাৰ বৈচিত্ৰসমূহ ইয়াৰ জাতি জনজাতিৰ উৎসৱ পাৰ্বণসমূহে বাৰুকৈয়ে প্ৰতিফলিত কৰে